অ' এই আমাৰ ডিব্রুগড় ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটোলৈ যাবলগীয়া আছিলে কিতাপৰ কাৰণে হয় নেকি অ' আমি কেতিয়াকৈ যাব পাৰো অ' অ' তোমাৰ কেনেকুৱা বিষয়ৰ মানে কিতাপ তুমি বিচাৰিবা তাত গৈ উপন্যাস লাগে নে উপন্যাসৰ আলোচনা অ' মানে নিৰ্দিষ্টকৈ একো কিতাপৰ ছাগে তুমি নাম লৈ নোযোৱা নহয় অ' তেতিয়া মানে সুবিধা হ'ল হয় আমি এটা কাম কৰিবও পাৰো ন যে মোৰ যিখিনি কিতাপ মোৰ আছলতে একদম মানে এইখন এইখন লাগে বুলি মোৰ মানে ঠিক কৰি থোৱা আছে গতিকে সেইকেইখনৰ নাম লিখি থম তেতিয়া যেতিয়া তুমি চাবা তেতিয়া তুমি তুমি পালে মোক কৈ দিবা তেনেকুৱাকৈ আমি যাম মানে ধৰা তাত নহ'লে আমাৰ যথেষ্ট অসুবিধা হ'ব বেছিকৈ আমি যদি প্ৰত্যেকে পাৰ্চনেলি বিচাৰি থাকোঁ ন তেতিয়া তোমাৰ যদি এনেকুৱা লিষ্ট থাকে তুমি সেইখন বনাই আনিবা গম পাইছানে অ' তেতিয়া তুমি মোৰ উপন্যাস ঠিক নহয় মোৰ আছলতে অসমৰ ইতিহাস সম্পৰ্কীয় মানে কিছুমান প্ৰবন্ধ যে লিখে সেই তেনেকুৱা প্ৰবন্ধবিলাক মানে একদম ইতিহাস বুলি একেবাৰে সেই বহল বহল কিতাপবিলাকো নহয় ধৰা ইতিহাসৰ দৰে কিন্তু যিখিনি প্ৰবন্ধ থাকে কিছুমান ধৰা ইতিহাসক কিছুমানে একদম বেলেগ ধৰণে লিখে নতুন ইণ্টাৰপ্ৰীটেশ্যন কৰি লিখে সেই তেনেকুৱা কিতাপৰ মানে প্ৰবন্ধবোৰ লাগে গতিকে দুখনমান কিতাপ মোৰ আছে মোৰ লিষ্টত কিন্তু আৰু অকণমান মানে খুলি মেলি অলপমান চাব লাগিব যে প্ৰবন্ধবিলাক আছেনে নাই সেই তেনেকুৱা গতিকে মই যি কেইখন কিতাপৰ নাম জানো লিষ্টটো দিম তেতিয়া তুমিও চাবা আৰু বাকী তোমাৰ অ' আমাৰ দুজনৰ চাই হ'লে আমি তেনেকৈ বিচাৰিম ন ঠিক আছে দিয়া আহিম দিয়া ঠিক আছে বাৰু বাৰু